হেল্ল' অঁ এইটো মৃণাল ৰেষ্টুৰেণ্টত লাগিছেনে হয় হয় মই এই কল কৰিছিলোঁ যে এতিয়া আপোনালোকৰ ৰেষ্টুৰেণ্টখন খোলা আছেনে নাই বোলো অঁ কাৰণ এতিয়া ৰাতি সম্পূৰ্ণ আঠ বাজিছে নহ্ মই ৰাতিৰ খাদ্য গ্ৰহণ কৰোঁ বুলি ভাবিলোঁ আৰু ভাবিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ এপততো লিখা আছে আপোনালোকৰ ৰাতি নটাৰ পৰা গধূলি সাতটা বজাত এতিয়া কিবা প্ৰকাৰে আঠটা বজাত খোলা আছে নেকি তাকে জানিব বিচাৰিলোঁ হয় হয় আপোনালোক খোলা আছে এতিয়া নহ্ মই অৰ্ডাৰ কৰিব পাৰিম ঠিক আছে মই চুইগিত দেখিছোঁ অপেন আছে বুলি কিন্তু সময়টো লিখা আছে নটাৰ পৰা ৰাতি সাতটা বজালৈকে সেইকাৰণে মই সুধিলোঁ যে খোলা আছেনে নাইবা কাৰণ মই যদি পইচা দি দিওঁ তেতিয়া মোৰ দিগদাৰ হৈ যাব হয় হয় ঠিকে আছে ধন্যবাদ আৰু মোৰ ঘৰটো অলপ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা সাত কিলোমিটাৰ দূৰত এইটো চাৰিআলি চাৰিআলিত আছে আপুনি ইমান দূৰলৈ দিয়েনে নিদিয়ে ডেলিভাৰ হয় আৰু আপুনি যোনটো মোক খাদ্য দিব সেইটো আকৌ ইমান দূৰলৈ দিওঁতে ঠাণ্ডা হৈ যাব নেকি ঠিকে আছে আপোনালোকে ভাত ইনচুলেটেড সঁজুলি ব্যৱহাৰ কৰে ন খাদ্য ঠাণ্ডা নহয় ধন্যবাদ ধন্যবাদ আৰু আপোনালোকৰ তাত খাদ্যবিলাক ফ্ৰেছ বুলি শুনিছোঁ সতেজে হয়নে নে এতিয়া আপোনালোকে দিনত বনাই থোৱা বহুত বেয়া খাদ্য দিব এনেকুৱাতো নকৰে ঠিকে আছে ঠিকে আছে মই তেতিয়াহ'লে আপোনালোকৰ এপটোত অৰ্ডাৰ কৰিছোঁ আপুনি মোক আধা ঘণ্টাৰ ভিতৰত পোৱাই দিব ঠিক আছে ধন্যবাদ